অঁ হয় কওকচোন হয় হয় আচ্ছা কিমান প্ৰয়োজন হৈছিলে হয় হয়

আমাৰ গাখীৰ এতিয়া জাৰ্চি গায় আছে লোকেল গৰুৰ আছে অঁ হয় হয় জাৰ্চি গৰু গৰু পাৰ লিটাৰ এইটোতো আমি ছিক্সটি ছিক্সটিয়ে হৈ আছে

ম'হৰটো আপোনাৰ এইট্টি হৈ আছে এতিয়া হয় হয় থাকিব লাগিব নহয় এতিয়া ইমান আমাৰো নাথাকে নহয় পইচা কিবা এটা লাগিব হয় এইটো চাম বাৰু আপোনাৰ কিমান ক'লে কেইলিটাৰ ক'লে ম'হৰ কিমান আৰু গৰুৰ কিমান ক'লে ম'হৰ আৰু জাৰ্চিৰ পঁচিছ

হয় হয় পঁঞ্চাছ টকা আৰু ষাঠি টকা হ'ব বাৰু কিবা এটা মিলাই ল'ম বাৰু হয় হয় হয় আজি ঊনত্ৰিছ তাৰিখ চেপ্তেম্বৰৰ পাঁচ তাৰিখ অঁ ঠিক আছে ঠিক আছে বাৰু হ'ব দিয়ক অঁ অঁ অঁ ঠিক আছে